আমাৰ এই এইখন হৈছে গাঁও অঞ্চল আমাৰ গাঁও অঞ্চলৰ ভিতৰত প্ৰায়ে খেৰীঘৰ বাঁহ বেতৰ ঘৰ মাটি মজিয়া দেখা যায় কিন্তু সেই মাটি মজিয়া দুই এঘৰ আদি আমাৰ গোবৰ মাটিৰে প্ৰায় লিপা মুচা কৰা হয় লিপা মচা কৰা অৰ্থ হ'ল আগৰ বয়োজ্যষ্ঠসকলে কয় যে বেৰ ঘৰ সদায় গোবৰ মাটিয়ে মচিব লাগে গোবৰ মাটিয়ে মচিলে বস্তু আঠা জাতীয় গোবৰটো হৈছে আঠা জাতীয় সেই আঠা জাতীয় জাতীয় মচিলে ঘৰ দুৱাৰবিলাক অলপ পৰিষ্কাৰ হৈ থাকে আৰু দিন যায় সেই হেতুকে আমি জানো যে ঘৰ দুৱাৰবিলাক সদায় গোবৰ মাটিৰে মচিব লাগে কিন্তু এতিয়া দেখিছোঁ গোবৰ মাটিৰে মচিলে এটা বায়ু প্ৰদূষণেই হয় তাৰ এটা বেয়া বাস্প এটা ওলায় সেই বাস্পটো স্বাস্থ্যৰ কাৰণে উপকাৰী নে অপকাৰী নাজানো কিন্তু এতিয়া প্ৰায়েই মানুহৰ পকী ঘৰ হ'ল পকী ঘৰ হোৱাৰ পৰা গোবৰ মাটি ব্যৱহাৰ কৰা দেখা নাযায় গোবৰ মাটিত গোবৰ মাটিটো প্ৰায় সাৰুৱা বস্তু এই সাৰুৱা বস্তুটোৰ ওপৰত যদি আমি সদায় খোজ কাঢ়ি অহা যোৱা কৰি থাকোঁ কিন্তু ভৰি হাতৰো কিছু আমি অপকাৰ কৰা দেখা যায় কাৰণ ভৰিবিলাক সদায় কোমল হৈ তলোৱাবিলাক সদায় সকলোৱেটো চেণ্ডেল ব্যৱহাৰ নকৰে চেণ্ডেল ব্যৱহাৰ কৰি থকা সকলৰ সিমান দেখা নাযায় কিন্তু চেণ্ডেল ব্যৱহাৰ নকৰাসকলৰ সেই খাৰ পানীটোৱে অকণমান ভৰি তলুৱা বা নখ বা আঙুলি মাজত খাই ধৰা নিচিনা বস্তুটো এটা দেখা যায় সেই হেতুকে গোবৰটো কিমান উপকাৰী আৰু অপকাৰী তাৰ বিষয়ে ইমানে আমি জানো